মই ভাবোঁ বিয়াৰ পিছত সন্তান জন্ম দিয়াটো এটা গুৰুত্বপূৰ্ণ কথা কাৰণ বিয়াৰ পিছত সন্তান এটি হ'লে সেই সন্তানে পিছত মাক বাপেকক চোৱা চিতা কৰিব আৰু উত্তৰ দায়িত্ব পালন কৰিব সেইটো এটা প্ৰকৃতিৰ নিয়ম বুলিয়েই ক'ব লাগিব যিহেতু আগৰ পৰাই চলি আহিছে সেইটো যদি আপোনাৰ সন্মান সন্তান জন্ম নিদিয়ে তেতিয়া আপোনাৰ ভৱিষ্যতলৈ অকণমান দিগদাৰ হ'ব বুলি মই ভাবোঁ সেইটো সন্তানৰ জন্মৰ ক্ষেত্ৰত যিসকল বিয়া পতা নতুন দম্পত্তি আছে তেওঁলোকে গুৰুত্ব দিয়াটো বুলি ভাবোঁ তেওঁলোকৰ বুঢ়া কালত প্ৰয়োজনীয়া সাপেক্ষে সন্তানৰ দৰকাৰ হয় সন্তানে চাৰ চোৱা চিতা কৰিবলগীয়া হয় সেইকাৰণে সন্তান জন্ম দিয়াটো এটা গুৰুত্বপূৰ্ণ কথা কিছুমান লোকে ভাৱে তেওঁলোকে

হেৰি চলিলে এটা ভাল হয় আৰু